হয় আমাৰ গাঁওখনৰ নাম কচুঘাট তিতাবৰ টাউনৰপৰা আমাৰ গাঁৱলৈ প্ৰায় তিনি কিলোমিটাৰ হয় আমাৰ গাঁওখনৰ পৰিৱেশটো যথেষ্ট মনোমোহা ইয়াত প্ৰায়বোৰ ঘৰতেই খেতি বাতি কৰা হয় বিভিন্ন চাকৰিয়াল লোকো আমাৰ গাঁওখনত আছে বাৰু প্ৰাকৃতিক পৰিৱেশৰ কথা ক'বলৈ গ'লে আমাৰ গাঁওখনত নৈ জান জুৰি সকলোবোৰেই আছে ঘৰৰ আগফালে পথাৰ ৰাতিপুৱাই শুই উঠিয়ে আগফালে গ'লে পাহাৰ দেখিবলৈ পাওঁ আমাৰ ইয়াৰ ৰাস্তা পদূলিবোৰ ভাল বাৰু শিক্ষা দীক্ষাৰ লগতে বিভিন্ন ধৰণৰ খেলত ল'ৰা ছোৱালীবোৰ আগবঢ়া আমাৰ গাঁওখনৰ মানুহবোৰ সহজ সৰল ইজনে আনজনক যিকোনো ক্ষেত্ৰত সহায় কৰে গাঁওখনত চাৰিটা সৰুকৈ নামঘৰ আছে যিকোনো অনুষ্ঠানত আমি গাঁৱত সকলো মানুহে একগোট হৈ সুখ দুখৰ মাজেৰে নিজৰ কৰিবলগীয়া কামবোৰ কৰি যাওঁ পিছে আমাৰ এই ঠাইৰ পৰিৱেশটো ধুনীয়া হোৱাৰ বাবে ইয়ালৈ শ্বুটিংৰ বাবে প্ৰায়ে বিভিন্ন অভিনেতা অভিনেত্ৰী আহি থাকে ঘৰৰ আগফালে শ্বুটিং কৰিবলৈ অহাৰ উপৰিও আমাৰ ঘৰৰ পিছফালে নৈখন পাৰ হৈ এখন ডাঙৰ চাহবাগান আছে তাৰ মাজভাগৰ পৰিৱেশটো বহুত ধুনীয়া তাতো বহুতো মানুহে ফটো শ্বুট কৰিবলৈ অহা আমি দেখিবলৈ পাওঁ আৰু আমি যাওঁ বাৰু এয়াই আছিল আমাৰ গাঁওখনৰ বিষয়